মাংস প্ৰকাৰ আৰু কণী প্ৰকাৰৰ ভিত্তিত হাঁহ কুকুৰাৰ জাতসমূহ হৈছে মাংস মাংসৰ প্ৰকাৰ হৈছে ধৰি লওক গাহৰি মাংস আছে কুকুৰা মাংস আছে হাঁহৰ মাংস আছে বইলাৰ মাংস আছে এইবিলাক এইটো মানে হাঁহৰ হাঁহবিলাক এইবিলাক মাংস প্ৰকাৰ কিন্তু হাঁহ কুকুৰা জাতসমূহ হৈছে হাঁহৰ জাত হৈছে দুবিধ দুবিধ কেম্বল হাঁহ আমাৰ জাতি হাঁহ মানে যিখিনি পাতি হাঁহ কয় সেইখিনি হাঁহ আৰু জাতি হাঁহ তাৰ কুকুৰা আছে কুকুৰাবিলাক হৈছে আমাৰ যিবিলাক প্ৰজাতি যিবিলাক কুকুৰা আমাৰ সাধাৰণতে আমি সাধাৰণ মানুহ এইবিলাক পোহোঁ অঁ আৰু যিবিলাক ব্ৰইলাৰ কুকুৰাবিলাক ব্ৰইলাৰ কুকুৰাবিলাকৰ কণীটোও বেলেগ আমাৰ ঘৰুৱা কুকুৰাৰ কণীখিনিও বেলেগ ঘৰুৱা কুকুৰাৰ কণীটোত শক্তি আছে কিন্তু ব্ৰইলাৰ কুকুৰাটোত হ'ল কি বেজী দি দিয়ে দানা দানা বেজী থ'ৰে ডাঙৰ কৰে ন কুকুৰাবিলাকক বেজী দিয়ে দানা ব্ৰইলাৰ দানা খুৱাই আৰু ব্ৰইলাৰ দানা খুৱাই পিনি সেইবিলাক এইবোৰ চাপৰ তাপৰ খুৱাই ব্ৰইলাৰবোৰক এনেকৈ খোৱাই মেলি ব্ৰইলাৰ দানা খুৱাই মেলি সেইবিলাক ডাঙৰ কৰে আমাৰ কুকুৰাবোৰক সাধাৰণতে এই ধান হাঁহবোৰকো আমাৰ নিজৰ লোকেল যিখিনি লোকেল হাঁহ কুকুৰা আছে গাঁৱতে পোহা সেইবিলাকক আমি ধৰি লওক ভাত ধান হে আমি সেনেকৈয়ে আমি হেৰি কৰিব পাৰোঁ খুৱাই ডাঙৰ দীঘল কৰোঁ ধৰি লওক ৰাতিপুৱা কুকুৰাখিনিক আমি চাউল দি দিওঁ চাউল দি দিওঁ কিন্তু এইবিলাক যিবিলাক ব্ৰইলাৰ ব্ৰইলাৰবিলাকক সেইবিলাক দানা দানা দিয়া চাপৰ দিয়ে আৰু ব্ৰইলাৰবিলাকক ৰখা হয় লাইটৰ পোহৰত লাইটৰ পোহৰত তেওঁলোকক থাকিলে আৰু তাত থকা ব্যৱস্থাটো বেলেগ আমাৰ সাধাৰণ কুকুৰাবিলাক আৰু হাঁহ কুকুৰাবিলাক আমাৰ ধৰি লওক চাং এখন পাতি কুকুৰাবিলাকক ওপৰত থ'ব পাৰি নিজে উঠি থাকিব পাৰে আমাৰ এইবিলাক কুকুৰাই নিজে উঠি মেলি হেৰি কৰি থাকিব পাৰে এইবিলাক আমাৰ সাধাৰণ কুকুৰাবিলাকে কিন্তু কেমেল হাঁহবিলাক পটককৈ ডাঙৰ হয় আমাৰ কেমেল হাঁহবিলাক ডাঙৰ পটককৈ হয় সেইবিলাক পুহিবলৈ ভাল সেইবিলাক প্ৰজাতি যে হাঁহ কুকুৰাবিলাক হাঁহবিলাক কিন্তু আমাৰ হেৰিবিলাক এই কি কয় হাঁহবিলাক হাঁহৰ কণীত কণীত ভিটামিন আছে হাঁহৰ কণীত আমাৰ হাঁহ কণীত ধৰি লওক ল' প্ৰেছাৰ হ'লে হাঁহ কণীটো খালে ভাল ভাল কিন্তু কুকুৰা কণী কুকুৰা কণীত কণীটো হাই প্ৰেছাৰ হ'লেও ল' প্ৰেছাৰ হ'লেও মানে হাই কৰি দিয়ে সেইটো কাৰণে ভাল কুকুৰা হাঁহ কুকুৰা আমাৰ লোকেল বস্তু খাব লাগে বিশেষকৈ আমাৰ লোকেল বস্তু খুৱাব লাগে জাতসমূহ মানে নিজৰ হাঁহ কুকুৰা এটা কুকুৰাৰ দাম যদি ব্ৰইলাৰ কুকুৰা এটা দাম যদি কেজিত দুশ চল্লিছ টকা হয় আমাৰ আমাৰ যিবিলাক ধৰি লওক নিজৰ যিবিলাক কুকুৰা যিবিলাক আমাৰ জাতি কুকুৰা সেইবিলাক আমাৰ সাধাৰণতে কেজি চিষ্টেমত বিকা হয় হাঁহো কেজি চিষ্টেমতে বিকা হয় এটা কেজি এক কেজিত যদি এটা কুকুৰা তিনিশ টকা হয় তিনিশ চাৰে তিনিশ কেজি লৈ লৈ মানে কুকুৰা ৱেট লৈ লৈ দাম হয় আমাৰ এইবিলাক কুকুৰা আৰু হাঁহ হাঁহবিলাকো তেনেকৈ আমাৰ হাঁহবিলাক হাঁহবোৰ ধান দি ধান দিলে ৰাতিপুৱা ভাত দি ধান ধানৰ দানা দিলে হৈ গ'ল আৰু তুঁহ দি দিলেও আমাৰ হাঁহবিলাকে খাব পাৰে কিন্তু কেম্বেল হাঁহবিলাক এই ডাঙৰ কৰিবলৈ ভাবিলে তেওঁলোকক মানে এই আমাৰ হাঁহ ধান যেনেকৈ দিওঁ তেনেকৈ দিলে নহ'ব তেওঁলোকক অকণমান যতন কৰি মানে ৰাখিব লাগে আৰু কুকুৰাবিলাক আমাৰ সাধাৰণতে আমাৰ কুকুৰাবিলাক কৰ মানে মানে ইমান যতন কৰি থাকিব নালাগে আমাৰ ঘৰুৱা যিবিলাক কুকুৰা আমি সিমান যতন কৰি থাকিব নালাগে ৰাতিপুৱা দানা দি দিয়া চাউল দি দিয়া ধান দি দিলোঁ মেল মেলিলোঁ দিনটোলৈ গুচি গ'ল আৰু সময়মতে তেওঁলোকে আহে আহে আহি পিনি আকৌ যদি হেৰি হয় তেতিয়া মানে আহিলে তেওঁলোকক আকৌ যদি ভোক ভোক লাগে বা কুকুৰাবিলাকৰ যেতিয়া আকৌ ভোক লাগে তেতিয়া তেওঁলোকে তেহেঁতক মানে কুকুৰাবিলাকক আমি ধান ছটিয়াই বা চাউলকেইটামান ছটিয়াই দিলে আকৌ আঁতৰি যায় আৰু নিজে নিজে গঁৰালত সোমাই ইমান যতন কৰি থাকিবলগীয়া দৰকাৰ নহয় যিবিলাক প্ৰজাতি কুকুৰা আছে হাঁহ আছে সেইবিলাক অকণমান যতন কৰি ৰাখিব লাগে বৈজ্ঞানিক পদ্ধতি প্ৰযুক্তিৰে অকণমান যতন কৰি ৰাখিব লাগে কিন্তু আমাৰ সাধাৰণ কুকুৰাবিলাক সিমান যতন কৰি ৰাখিব নালাগে কিন্তু কুকুৰাবিলাক আমাৰ কুকুৰাবিলাকক ধৰি লওক হাঁহ কুকুৰা আমাৰ যিটি জাতি কুকুৰা হাঁহ কুকুৰাবিলাক এইবিলাকক পূৰা ৰাতিপুৱা দানা দি দিলোঁ দিনটোলৈ আজৰি কিন্তু এইবিলাক ব্ৰইলাৰ কুকুৰা সময়মতে ব্ৰইলাৰবিলাকক সময়মতে দানা দিব লাগিব সময় পানী যোগান ধৰিব লাগিব পানী দিব লাগিব দানাত পানী দানা দিয়া আগত পানী দিব লাগিব এইবিলাক যতন আছে যতনত আমি ব্ৰইলাবিলাকত তেনেকৈ ধৰি লওক আকৌ এইবিলাক কাঠৰ গুড়ি দি তেহেঁতক মানে ৰাখিবলগীয়া তেওঁলোক তেওঁলোকক কাঠৰ গুড়ি দি মানে ব্ৰইলাৰ কুকুৰাবিলাকক এটা ঘৰত ধুনীয়াকৈ ৰখা হয় ঠাণ্ডা পাবলৈ দিব নালাগে গৰম দি তেওঁলোকক মানে লাইটৰ পোহৰত ৰাখে ব্ৰইলাৰ কুকুৰাবিলাকক প্ৰায় লাইটৰ পোহৰতে ৰাখে গৰম দিনৰ মানে গৰম দিনত তেহেঁতক লাইটৰ পোহৰতহে বেছিভাগ মানে গৰম উঠে এতিয়া ঠাণ্ডা দিনত প্ৰায় কুকুৰাবিলাক মানে ব্ৰইলাৰ কুকুৰাবিলাকক লাইটৰ তেতিয়া কিন্তু ব্ৰইলাৰ কুকুৰা দামটো দুশ চল্লিছ কেজি তো আমাৰ লোকেলবিলাকত যিবিলাক ঘৰুৱা কুকুৰা সেইবিলাকৰ কেজি চিষ্টেমত আজিকালি বিকে কিন্তু দুয়োটা দুইটাতে মানে হেৰি আছে কি কয় আৰ্থিক দিশত উন্নতি দুয়োটা পুহিলে লাভ নহয় দুয়োটাই লাভৱানেই দুয়োটা দুয়োটা বস্তুৱে লাভৱান প্ৰাণী কুকুৰা দুয়োটাই লাভৱান কিন্তু পুহিব জানিলে চবেই কণীও প্ৰকাৰ তেনেকৈ কণীবিলাকো এতিয়া ব্ৰইলাৰ কণীটো খাবলৈ সোৱাদটো বেলেগ আৰু আমাৰ ঘৰুৱা কুকুৰা কণীটো খাবলৈ বেলেগ মানে ব্ৰইলাৰ আৰু ব্ৰইলাৰ কণীটোৰ দাম হ'ল আজিকালি এতিয়া দহ টকা হৈ থাকিলে কিন্তু ঘৰুৱা কুকুৰা মানুহে ঘৰৰপৰা যদি গাঁৱৰৰপৰা নিয়ে সিমানটা দাম দিবলৈ মানুহবিলাকে নিবিচাৰে দহ টকা যদি কওঁ আমি ন টকাই দিম পাঁচ টকাহে দিম কয় কিন্তু ব্ৰইলাৰ বাহিৰৰপৰা যে আহে এইটো বস্তু বাহিৰৰপৰা অহাৰ কাৰণে যদি কোনোবাই দোকানবিলাকত বিকে একদম দহ টকা দিয়ে খাব কিন্তু ঘৰুৱা ক'ত আৰু আজিকালি মানুহে প্ৰায় আজিকালি ফেশ্বনৰ যুগ হৈ গ'ল ফেশ্বন হ'ল এটা খোৱা মাংস খোৱা এটা ফেশ্বন হৈ গ'ল ধৰি লওক কি খাইছে আজি বোলে ই বোলে মই বোলে ব্ৰইলাৰে খালোঁ দেই আজি মানুহ আজি কি কি খানি দিম কণী খালোঁ ব্ৰইলাৰ হেৰি এই মানে এইবিলাক কিনি খোৱাটোত মানুহৰ বেছি সেই পোহাটোতকৈ পুহিবলৈ যিটো ৰাপ থাকে ঘৰুৱা বস্তুটো যিমান ঘৰুৱা বস্তুটো খাবলৈ যিমান সোৱাদ কিন্তু যিটো বেজী দি বা বেজী দি পিনি যিটো প্ৰযুক্তিবিদ্যাই যিটো কণী পৰোৱাই সেইটো সিমান মানে গ্ৰহণযোগ্য নহয় গ্ৰহণযোগ্য নহয় সেইবিলাক কণী গ্ৰহণযোগ্য নহয় আমাৰ যিবিলাক লোকেল কুকুৰা কণী খাবলৈ সোৱাদো ভালো বেমাৰ বেমাৰটো সিমান বেমাৰ নকৰে ব্ৰইলাৰ কুকুৰা যদি ডিম খাওঁ ব্ৰইলাৰ বাহিৰত খাওঁ এইটো অলপ মানে এফেকো কৰে মানুহৰ সেইটো মানে কি ব্ৰইলাৰজনীক ডিমটো ব্ৰইলাৰ ডিম দিবলৈ হ'লে বেজি থু'ৱে পাৰে ন বেজি থু'ৰে দিয়ে বেজী দিয়ে বেজী দিলেহে ধৰি লওক বেজী থুৰে এইবিলাক কাম কৰে ব্ৰইলাৰটো ক্ষন্তেকতে দিনৰ দিনটোতে ব্ৰইলাৰটো যদি বেজী দি দিয়ে দুদিন তিনিদিনত ব্ৰইলাৰটো ডাঙৰ হৈ যায় এসপ্তাহত ব্ৰইলাৰ ডাঙৰ হৈ যায় বেজিটো দিয়ালে কিন্তু আমাৰ কুকুৰাবিলাককতো লোকেল কুকুৰাবিলাক অট'মেটিক ডাঙৰ হৈ যায় মানে আমাৰ লোকেল কুকুৰাবিলাকত একদম যেনেকৈ কুকুৰাবিলাক আমি দানা দিওঁ তেনেকৈ দিনে দিনে লহপহকৈ বাঢ়ি আহে খানা দানা দিলে মানে ভাত ধান আমি এনেকৈ দি কুকুৰাবিলাকো য'তে পায় ত'তে সেতি খুচুৰি কুমৰি খায় কুকুৰাবিলাক তেনেকৈয়ে ডাঙৰ হয় ইমান যতন কৰিবলৈ দৰকাৰ নাই আমাৰ হাঁহ কুকুৰাবিলাক ইমান যতন কিন্তু এইবিলাক কি হাঁহ কয় এইবোৰ এনেকুৱা হাঁহবিলাক যিবিলাক বাহিৰৰ দেশৰ পৰা আমাৰ ধৰি লওক হাঁহবিলাক কেম্বেল হাঁহ এইবিলাকৰ ওপৰত যদি কওঁ সেইবোৰ চব বৈজ্ঞানিক পদ্ধতিৰে সেইবোৰতো কেম্বেল হাঁহবোৰ হেৰি কৰিছে ৰাজহাঁহো আছে ৰাজহাঁহ দাম হাজাৰৰ ওপৰত ৰাজহাঁহবিলাক তো হাজাৰৰ ওপৰত ৰাজহাঁহ হাঁহ যিটো আছে ৰাজাহাঁহ বহুত দাম সেইটো বাৰশ পোন্ধৰশ দুহেজাৰলৈকে হয় কিন্তু মানুহে প্ৰায় বাৰু সেইবিলাক গ্ৰহণযোগ্য নহয় মানে নাখায় সেইবিলাক সেইবিলাক সৰস্বতী বুলি কয় সৰস্বতী পূজা বুলি আমাৰ অসমৰ মানুহে মানে এইবিলাক বস্তু মানি চলে নাখায় হাঁহ কুকুৰাবিলাক অঁ হাঁহবিলাক মানে ৰাজহাঁহবিলাক নাখায় প্ৰকৃততে ৰাজহাঁহবিলাক প্ৰায় মানুহে নাখায় কিন্তু হাঁহ কুকুৰাবিলাক খালে মানে ভালো হাঁহ কুকুৰা খালে মানে লোকেল হাঁহ কুকুৰা খালে স্বাস্থ্যৰ কাৰণেও ভাল আৰু যিবিলাক বেজী দি ডাঙৰ হৈছে সেইবিলাক খালে মানে বেমাৰৰ কাৰণে গ্ৰহণযোগ্য নহয় সেইবিলাক গ্ৰহণযোগ্য নহয় সেইবোৰ বেমাৰ হয় ব্ৰইলাৰটো মানে ব্ৰইলাৰটো কি হয় বেজী দি ডাঙৰ কৰে পটককৈ বেজী দি ডাঙৰ কৰি দিয়ে যে সেইটো কাৰণে সেইটো গ্ৰহণযোগ্য নহয় কিন্তু কুকুৰা ধৰি লওক এতিয়া চুৰুহা বনাই খায় আমাৰ কুকুৰাটো লোকেল কুকুৰাটো আমি চুৰুহাই বনাই খালে যিমান শক্তি পাওঁ ব্ৰইলাৰ কুকুৰাটোত আমি সিমান শক্তি নাপাওঁ যিটো শক্তি ব্ৰইলাৰ কুকুৰা যিটো শক্তি পাব লাগে কুকুৰা আমি ঘৰুৱা কুকুৰাত যিটো পাওঁ আমি শক্তিটো সেইটো শক্তি ব্ৰইলাৰ কুকুৰাত আমি নাপাওঁ সেইবিলাকেই মানে সেইটো কুকুৰা আমি ডাঙৰ কৰিবলৈ হ'লে বেজি দি ডাঙৰ কৰে যে সেইটো কাৰণে হেৰি আজিকালি সেইকাৰণে মানুহৰ প্ৰায় মানুহৰ বেমাৰ আজাৰবিলাকো সেই এইবোৰ আমি বেজি মানে দৰৱ দিয়া ব্যৱহাৰ দৰৱ ব্যৱহাৰ কৰা প্ৰায় বস্তুৱে আমি কোৱা হৈছে ন সেইবিলাকে পাৰ্থক্য কি পাৰ্থক্যবিলাক হৈছে হাঁহ কুকুৰাটো হ'ল লোকেল আৰু মানে কেম্বেল হাঁহ হওক ব্ৰইলাৰ কুকুৰা হওক কি কয় সেইবিলাক মানে ঘৰৰ বেজী দি ডাঙৰ হয় যে সেইবিলাক ভাল নহয় মানে খোৱাৰ কাৰণে গ্ৰহণযোগ্য নহয় ইয়াকে কৈ মোৰ হাঁহ কুকুৰাৰ বা মাংস কণী প্ৰকাৰৰ জাতসমূহৰ পাৰ্থক্য ইয়াকে কৈ মই সামৰিলোঁ